অসমীয়া জাতীয় উৎসৱৰ বিষয়ে আপুনি কি জানে হয় আমাৰ অসমীয়া জাতীয় উৎসৱ হৈছে বিহু আমাৰ বিহু হৈছে তিনিটা বহাগ বিহু কাতি বিহু আৰু মাঘ বিহু যিদৰে ইংৰাজীৰ নৱবৰ্ষ আহে ঠিক সেইদৰে বহাগ মাহটো আমাৰ অসমীয়াৰ নৱবৰ্ষ আমি বহাগ মাহটো ৰঙৰ উৎসৱ বুলি কওঁ কাৰণ এই মাহটো বহাগ মাহৰপৰাই অসমীয়া মানুহে খেতিৰ বাবে প্ৰস্তুতি চলায় আৰু বহাগ মাহতে সকলো গাঁৱৰ মিনি মানুহে মিলি নতুনক আদৰিবৰ কাৰণে হুঁচৰি গায় গায় ৰং ফূৰ্তি কৰে আৰু বহাগ মাহতেই গছ বিৰিখে পাত সলায় গোটেই প্ৰকৃতিখন চিৰসেউজীয়া হৈ থাকে সেয়েহে বহাগ মাহটো ৰঙৰ উৎসৱ আৰু বহাগৰ বহাগৰ এক তাৰিখৰ আগদিনাক কোৱা হয় উৰুকা সেয়েহে বহাগক আদৰিবৰ কাৰণে গাঁৱৰ মানুহে একেলগ হৈ বিভিন্ন ধৰণৰ পিঠাপনা বনায় যেনেদৰে এই তিলপিঠা তেলপিঠা জেংপিঠা সুতুলিপিঠা ইত্যাদি বনায় বনাই বহাগক আদৰে আৰু বহাগৰ এক তাৰিখক কোৱা হয় গৰু বিহু এই গৰু বিহু দিনাখন সকলো গাঁৱৰ মানুহে নিজৰ গৰু গাইক মাহ হালধিয়ে ৰাতিপুৱাই মাহ হালধি সানি নৈ পাৰ বা পুখুৰীত একেলগ হৈ সকলোৱে নিজৰ গৰুজনীক গা ধুৱায় আৰু গা ধোৱা সময়ত মাখিয়তী পাত দিয়ে লগতে এখন চাক বনায় সেই চাকখনত বিভিন্ন পাচলি দিয়ে যেনেদৰে বেগেনা হালধি থেকেৰা জাতিলাও তিয়ঁহ ইত্যাদি লগাই এখন চাক বনাই সেই চাকৰ পাচলিৰ যি সৰু টুকুৰা সেই টুকুৰা গৰুৰ গাত সানি গৰুক আদৰে আৰু ৰা ৰাতিলৈ তৰাৰ তৰা গছৰ ৰছী বনাই গৰুক ৰাতি সেই ৰছীয়ে বান্ধে আৰু সন্ধিয়া টাইমত এক জাগ দিয়ে জাগ দিয়াৰ পাছৰ গৰুক বোলে এটা পিঠা বনায় সেই পিঠা গৰুক খাবলৈ দিয়া হয় তাৰপাছত বহাগৰ দুই তাৰিখক কোৱা হয় মানুহ বিহু এই মানুহ বিহু দিনাখন সকলো মানুহে নতুন কাপোৰ পৰিধান কৰে আৰু কনিষ্ঠজনে জ্যেষ্ঠজনৰ ভৰিত ধৰি সেৱা কাঢ়ে আৰু নতুন বস্ত্ৰ প্ৰদান কৰে এয়া হৈছে মানুহ বিহু আৰু মানুহৰ বিহু দিনাখনেই সকলোৱে মিলি বিহু গায় প্ৰত্যেক ঘৰ মানুহৰ ঘৰত গৈ পিনি যি পিঠা বনাই সেই পিঠা জা জলপান খাবলৈ দিয়ে আৰু মানুহ প্ৰত্যেক ঘৰ মানুহ ইঘৰ মানুহ সিঘৰলৈ যায় এয়াই হৈছে বহাগ বিহু আৰু হৈছে কাতি বিহু কাতি বিহু হৈছে কঙালী কাৰণ বহাগ মাহত মানুহে খেতিৰ বাবে আগবাঢ়েহে সেয়েহে কাতি মাহটোৰ মানুহৰ ঘৰত বিভিন্ন অভাৱ অনাতন হয় কাৰণ সেই মাহটোত মানুহৰ ভঁৰাল উদং হয় শস্যৰ নাটনি হয় সেয়েহে এই মাহটো মানুহৰ খোৱা বোৱাৰ ক্ষেত্ৰতো বিভিন্ন টনাটনি হয় কাৰণে এই মাহটোক কাতি মাহটোক কঙালী বুলি কোৱা হয় আৰু কাতি বিহুৰ পাছত হয় মাঘ বিহু মাঘ বিহুক কোৱা হয় ভোগৰ উৎসৱ কাৰণ মাঘ বিহুত মানুহৰ ভঁৰাল শস্যৰে নদন বদন হৈ থাকে আৰু সেইকাৰণে গাঁৱৰ মানুহ একগোট হৈ একেলগতে নিশা ৰাতি একেলগতে সকলো গাঁৱৰ মানুহ মিলি খানা খায় আৰু এই শস্য নদন বদন হোৱাৰ কাৰণে খানা খায় আৰু সেই খানা খোৱাৰ লগতে যিদৰে ৰামে ৰাৱনক বধ কৰিছিল সেই মতেই আমাৰ অসমীয়া সমাজৰ মানুহেও খৰি বা খেৰে এক মেজিৰ সৃষ্টি কৰি পিছদিনা ৰাতিপুৱা সকলো মানুহে গা ধুই আহি সেই মেজিক মেজিক দাহ দিয়ে যিদৰে ৰামে ৰাৱনক দাহ দিছিল সেই মতেও এই মাঘ বিহুৰ ৰাতিপুৱা এক সেই জুই মেজিৰ জুই জ্বলাই দাহ কৰে এয়াই হৈছে বিহু আমাৰ সেয়েহে বিহুক কোৱা হয় তিনিটা বহাগ বিহুক কোৱা হয় ৰঙৰ উৎসৱ আৰু কাতি বিহুক কোৱা হয় কঙালী আৰু মাঘ বিহুক কোৱা হয় ভোগৰ উৎসৱ ভোগালী